সিদিনাখন যে ষ্টাইল বজাৰৰপৰা যে মই যে আনিছিলোঁ আঙঠিটো সেইটো ইমানেই বেয়া আছিলে নহয় মই পিন্ধিছিলোহে হাঁ আনিছিলোঁ তাৰপিছত মই খুলি পেলাই এনেকৈ চালোহে গোটেই মানে মণিটো সু সুলকি পৰিলে ইমানেই বেয়া আছিলে নহয় মোৰ একদম খং উঠি গ'লগৈ ইমান পইচা দি কিনা বস্তুটো তেনেকৈ কিয় বেয়াকৈ দিব লাগে বাৰু হ'ব দিয়ক